অঁ দিখা অঁ মই হয় লাকি কি কৰিছ' অঁ মই এনে অঁ ভাত পানী খালি অঁ নাই এনেই ফোন কৰিলোঁ মানে অঁ ঘৰো আছে ক্লাছটো নাইয়ে এইকেইদিন বন্ধ অঁ তই কি কৰি আছ'

অঁ যাম বাৰু দেই মই এইকেইদিনতে অলপ ছুটি আছে তো যামগৈ এইকেইদিনতে ঠিক আছে তোক কথা এটা ক'বলৈ আছিলে নহয় হেৰি আকৌ মই যে মিছ'ত যে কৈছিলোঁ যে ব্ৰেছলেট অৰ্ডাৰ দিছিলোঁ বুলি যে অঁ অঁ সেই যে কম্ব'কেইটা আছিলে অঁ মই ফটোত ইমান ধুনীয়া লাগিছিলে আকৌ তোক মই যে ফটো স্ক্ৰীনশ্বট মাৰি পিনে দিছিলোঁ অঁ সেইকেইটা ফটোত ইমান ধুনীয়া লাগিছিলে একদম পূৰা মানে কালাৰকেইটা ব্ৰাইট ব্ৰাইট মানে বস্তু যোনটো মেটেৰিয়েলকেইটা আছিলে সেইকেইটাও মানে য চাইছিলোঁ ইমান ধুনীয়া ধুনীয়া আছিলে অঁ সেইকেইটাই মানে কালি আহিলে কালি নহয় আজি অঁ কালি আহিলে গধূলিকৈ আহিছে ত' মই মানে খোলাই নাছিলোঁ চাম ৰাতিপুৱা আৰামছে মানে খুলিম আৰু তো কি হ'ল অঁ অঁ সেইটোৱে অঁ অঁ আচ্ছা অঁ অঁ অঁ ত' কি হ'ল মানে বস্তুটো যে মেটেৰিয়েলটো ইমান বেয়া আহিছে মানে মই সেইটো লৈছিলোঁ ট'টেল মোৰ পৰিছিলে মিলাই মেলি ছিক্স থাউজেণ্ডমান পৰিছিলে হাঁ ব্ৰেচলেট মানে কম্ব'য়ে আছিলে ত' তথাপিও ভাল আছিলে ন তাত ভেৰিফাইড বুলি আছিল তো মই ভাবিলোঁ ভাল এয়া ফটোখিনিটো চাইছিলোঁ ভাল আহিছে অঁ তাৰপিছতে মই চালোঁ আহিলে কালি আজি ৰাতিপুৱা খুলিলোঁ খুলি পিনে চাইছোঁ যে বস্তুটো একদমেই বেয়া গম পাওঁ নাই যোনটো পেকেজিং আছিলে পেকেজিঙটো ইমান এটাও বাহিৰতো ভাল ভিতৰতে ইমান এটাও হেৰি নহয় মানে অঁ বস্তুটো কি ন' য যোনটো মুকুতাকেইটা আছে যে সেইকেইটা মানে ভগা অলপ অলপ ভগা বা চনগা নিচিনা অলপ অঁ অঁ ত' কি হ'ল যে বস্তুকেইটা এনেকুৱা একটো ভাল নহয় ভাল নোহোৱা তাছতে আকৌ ভাবিছিলোঁ অলপতো ভা ইমান দাম লৈছে কমচে কম অলপতো ভাল আহিব ন ই একদম ভাল নাই অহা মানে কৈছো নহয় ৰেটিঙো ক ৰেটিঙোতো মই দিছো ন একদম ভাল নাই মানে যোনকেইটা ব্ৰেচলেট মই মানে ভাবিছিলোঁ যে একদম তহঁতকো দিম বুলি আছিলোঁ বা এনেকৈ নিজেও মানে এজ এ ৰাফ ইউজ কৰিম বুলি আছিলোঁ একদম ভাল নাহিলে কিনো দিম মই এইকেইটা এতিয়া অঁ ব্ৰেছলেটকেইটা কি হ'ল মই দিছিলোঁ ফ্ৰী ছাইজত দিছিলোঁ হা কিন্তু আহিলে একদম ঢিলা ঢিলা

তাৰছতে মুকুতা যোনকেইটা আছিলে সেইকেইটাও অলপ হেৰি নিচিনা গো ভাগা ভগা নিচিনা তাতকেইতো আৰু কি জানো এ তাত তিনিটামানতো হেৰিয়ে আহিলে ছিঙিয়ে থাকিলে অঁ এনেকৈতো ভাল নালাগে ন আৰু তাৰছতে কি হ'ল মানে মই এইকেইদিনতে আকৌ ভাইটিৰ বাৰ্থডে' আছিলে যে তাত আগতে মানে ময়ো এই অনলাইনতে দিছিলোঁ অৰ্ডাৰ দিছিলোঁ মিছ' পৰাই অঁ তো কি হ'ল অঁ তাৰছতে বেলুনকেইটাও চালোঁ ফুটা কেইটামান তাৰপিছতে যোনটো মানে এইটো হেৰিটো কেণ্ডেলকেইটা কেণ্ডেলকেইটাও ভগা ভগা নিচিনা আহিলে যোনটো ডেক'ৰেশ্যনৰ আছিলে হেপী বাৰ্থডে' লিখা এইটো সেইটো মানে ইমান এটা ডাল নিচিনা মানে একদম মদোৱা নিচিনা কালাৰকেইটা নিচিনা আহিলে সেইটোকে হ তাকেই এই ব্ৰেচলেটকেইটা ইমান ধুনীয়া লাগিছিলে ফটোত এতিয়া কৈছো ন মোৰ পিন্ধিবলৈও মন নোযোৱা হৈ থাকিলে আৰু এইকেইটা

তহঁতলৈ লৈছিলোঁ তাৰপাছতে আকৌ ভণ্টিৰ কাৰণে লৈছিলোঁ ভণ্টিৰ লগৰকীজনীকো মানে ভণ্টিৰ লগৰজনীৰ বাৰ্থডে' আহি আছে তো ভণ্টিয়ে ক'লে যে তাৰ কাৰণেও মানে অৰ্ডাৰ দি দিবলৈ তো মোৰ লগতে দি দিলোঁ কোম্ব'টো আছিলে আৰু ঠিকে আছিলে প্ৰাইচটো ইমানটোতো দিব পাৰি আৰু ভাল ব্ৰেছলেট কিবা এটা ভাল কাৰণে তো ভাল প্ৰাইচ দিব লাগিব ন অভয়াছলি অঁ ত' দি দিলোঁ তাৰছতে আজিও ৰাতিপুৱা দেখিছোঁ যে এনেকুৱা অৱস্থা অঁ দিলোঁ ৰেটিং দিলোঁ মই একেবাৰে ক'ম এইবোৰ কি আৰু ৰিভিউ দিলোঁ অলপ

অঁ আৰে সেইটোৱে ন' অঁ সেই সেইটোৱেতো

আচ্ছা মই সেইটোকেটো কৈছোঁ ন যে ইমান যদি ভালকৈ যদি বস্তু এটা যদি এনেকৈ অৰ্ডাৰ কৰোঁ আৰু বস্তুটো যদি লাষ্টতগৈ পিনে ভাল নাহে আৰু এণ্ড ম'মেণ্টতটো এনেকুৱা হৈ যায় ন যে ভাল ড্ৰেছ এটা আজি পিন্ধিবলৈ অৰ্ডাৰ দিছিলোঁ আজি মানে কাইলৈ যেনিবা হেৰি ফাংচন আছে আজি আজি আহিলে আৰু দেখিছোঁ যে ড্ৰেছটোতো একদম বৰবাদ না কালাৰ ভাল আছে না ফিটিং ভাল আছে না কিবা আৰু ব্ৰেচলেটকেইটাৰ লগতো এনেকুৱা হয় মোক দিছিলোঁ ফ্ৰী চাইজৰ ফ্ৰী চাইজৰ কাৰণে চ হ চবলৈ হ'ব তেতিয়া অলপ ঠিকেই আছে আৰু ন অঁ অলপ ঠিকেই হৈ যাব কিন্তু দেখিছোঁ না চাইজকেইটা ভাল আহিছে না মুকুতা মণিকেইটা ভাল আহিছে না আৰু ওপৰ পাটো চিৰা চিগা নিচিনা সেইটোৱেতো মই সেইকাৰণে হ'ব দে তই কি ভাত চাত খালি নাই মাথাটো বেয়া কৰি দিলে দে সিহঁতে এনেকৈ থ'ৰি ভাল লাগে

অঁ আহিলে নেকি টিউশ্যনৰ ল'ৰা ছোৱালীকেইটা অঁ কি পঢ়াবি এতিয়া কেইটা পা আছে ছটা পা আচ্ছা আচ্ছা ঠিক আছে তেনেহ'লে মই তোক গ'লে মানে ফোন কৰিম বাৰু দেই

আচ্ছা ঠিক আছে ঠিক আছে হ'ব দে খুৰীক ক'বি মই যাম বুলি এই কেইদিনতে অঁ অঁ ঠিক আছে হ'ব বাই